মই কুকুৰাৰ পোৱালি আনি কুকুৰা সোণালী কুকুৰাটো আনি সোণালী কুকুৰাটো ডাঙৰ কৰিবলৈ সিহঁতক গঁৰালত থৈ গঁৰালত ৰাখি তাত মই চল্লিছ চল্লিছ ত্ৰিছ দিন থোৱাৰ পিছত সিহঁতক মই উলিয়াই দিওঁ বিক্ৰী কৰোঁ তাৰপাছত আমাৰ যেতিয়া নেকি কণী পাৰিবলৈ হয় সিহঁতক কণী পৰোৱাওঁ কণী পৰোৱাই পিনে সেই কণীখিনি আমি বিক্ৰী কৰোঁ বিক্ৰী কৰা পাছত সেই কণীকেইটা সেই কণীখিনি উমনি দিলে আকৌ সোণালী কুকুৰা কণী কণী উমনি নল কণী পোৱালি নোলায় মানে সেইকাৰণে আমি আকৌ এক্সট্ৰাকৈ কিনি আনো কিনি অনা পাছত সেই কণী আকৌ যদি পোৱালি ওলাই পোৱা আকৌ যদি কণী পাৰে সেইবোৰো সেই আকৌ আমি বিক্ৰী কৰোঁ বিক্ৰী কৰি পেলাই আমি ওচৰৰ দোকানত বিক্ৰী কৰোঁ দোকানত বিক্ৰী কৰি আমি এটাত দছ টকাকৈ বিক্ৰী কৰোঁ তাৰপাছত আমি কুকুৰাবোৰ যেতিয়া নেকি আঠশ গ্ৰাম ছশ গ্ৰাম সাতশ গ্ৰাম তেনেকুৱা হয় নহ'লেও এক কেজি আমাৰ জোখৰ হয় তেনেকুৱা সময়ত আমি বিক্ৰী কৰোঁ বিক্ৰী কৰি আমি তাত পাওঁ আপোনাৰ তিনিশ চাৰিশ তেনেকুৱাকৈ পাওঁ আৰু তেনেকুৱাকৈ পাই সেই কুকুৰাবোৰ বিক্ৰী কৰাৰ পাছত আমি মেকিপুৰ বজাৰ আমাৰ ওচৰতে বহে সেই বজাৰলৈ লৈ যোৱা হয় তাত বেপাৰীক দিওঁ নহ'লে বা নিজে বহিও তাত ৰৈও তাত বিক্ৰী কৰিব পৰা যায় তেনেকৈও বিক্ৰী কৰোঁ তাৰপাছত নহ'লে আপুনি মানে সেই কুকুৰাবোৰ তেনেকৈও বিক্ৰী কৰিব পাৰি নহ'লে ওচৰৰ মানুহে কেতিয়াবা ব বেপাৰী থাকিলে ওচৰৰ বেপাৰীক দিয়া হয় নহ'লেও ধৰক সিহঁতক বিক্ৰী কৰাৰ পাছত যোনবোৰ মাইকী কুকুৰা সেই কুকুৰাবোৰ ৰাখি সিহঁতক আকৌ কণী পৰোৱা হয় সেই কণী পৰোৱাই যোন যি মতা কুকুৰাবোৰ বিক্ৰী কৰি দিওঁ মতা কুকুৰাবোৰৰো দাম এক্সট্ৰা হয় যেতিয়া নেকি মতা কুকুৰা যিমান ডাঙৰ হয় মানে সিমান দুকেজিমান জোখৰ হ'লেও আমি বেছি পাঁচশ ছশলৈকে পাওঁ মানে এতিয়া কুকুৰা পালন কৰি আমি মোৰ ঘৰখন চলাই আছোঁ মোৰ ঘৰখন ধুনীয়াকৈ চলি আছে তাৰপিছত আমি হাঁহো পালন কৰোঁ হাঁহ হাঁহ বিক্ৰী কৰিও চলি আছোঁ হাঁহ এটাত ছশ পাঁচশ তেনেকুৱাকৈ বিক্ৰী কৰোঁ তাৰপাছত আমি কুকুৰা পালন কৰোঁ কুকুৰা এখিনি পোৱালিৰ পৰা ডাঙৰ কৰি পোৱালি অকণমানি পৰা সৰু পোৱালিৰ পৰা আমি ডাঙৰ কৰোঁ ডাঙৰ কৰোঁতে আমি বহুতখিনি বহু বহুতখিনি খেয়াল ৰাখিব লাগে সেই কুকুৰাখিনিক দৰৱ দিব লাগে চকুত এই যোনটো নেকি পানী লগা নহ'বৰ কাৰণে সেই চৰ্দি নহ'বৰ কাৰণে আমি এটা দৰৱ দিব লাগে সেই দৰৱটো দিওঁ সেই দৰৱটো দি সিহঁতক ধুনীয়াকৈ পানী নলগাকৈ এক্সট্ৰা পানী যোনটো বেমাৰ হয় পোৱালিটো সেই পোৱালিটো এক্সট্ৰাকৈ ৰাখিব লাগে সেই বাকীখিনিৰ যাতে বেমাৰটো বাকীখিনিৰ গালৈ নেলাগে পোৱালিটো এক্সট্ৰাকৈ ৰাখিব লাগে আমি পোৱালি কুকুৰাবোৰ ডাঙৰ কৰা পাছত যোনবোৰ মতা কুকুৰা সেই মতা কুকুৰাবোৰ বিক্ৰী কৰোঁ বিক্ৰী কৰাৰ পাছত আমি সেই কুকুৰাবোৰৰ দাম পাওঁ মতা কুকৰা এটাত চাৰিশ পাঁচশ তেনেকুৱাকৈ পাওঁ তাৰপাছত আমি যেতিয়া নেকি মাইকী কুকুৰা এজনী কণী পাৰে কণী পৰাৰ পিছত সেই কণী কণীখিনিৰ পৰাও পইচা পাওঁ সেই কণীখিনি পৰাও পইচা পাই আমি স্বাৱলম্বী হৈছোঁ তাৰপাছত সেই মাইকী আমি সৰুৰে পৰা কুকুৰা পোৱালি এটা যিমান ডাঙৰ কৰোঁ সিমানখিনি মানে আমি যতনো ল'ব লাগে আমি কুকুৰা এটা বজাৰত বিকিলেগৈ এটাত চাৰিশ তিনিশ তেনেকুৱাকৈ পোৱা যায় আৰু আমি পোৱালি পৰা অকণমানি পোৱালি পৰা এটা গঁৰালত ৰাখিব লাগে গঁৰালত নাৰাখিলেও এটা ধৰক কাৰ্টুনত ভৰাই থওঁ তেনেকৈ আমি কুকুৰাবোৰ ডাঙৰ কৰিছোঁ